মই অনলাইনৰ পা কাপোৰ এটা আনিছিলোঁ বুজিছ নাই শ্বাৰ্ট এটা ইমান ধুনীয়া কাপোৰটোৰ ৰংটোও ধুনীয়া পিন্ধিবলৈও ইমান মজা তই যদি কেনেবাকৈ আনিবলৈ বিচাৰ একদম কাপোৰটো তই আনিব পাৰ আৰু তোক যদি কোনোবাই মোক যদি কোনোবাই কয় ইয়াত কিবা নম্বৰ দিব লাগে বুলি মই দহৰ ভিতৰত দহে নম্বৰ দিম কিন্তু কিন্তু বিৰাট মজা লাগিলে কাপোৰটো কিন্তু পিন্ধি দেই মই এইটো কাপোৰ বেলেগো বস্তু অৰ্ডাৰ দিছোঁ কিন্তু এই কাপোৰটো সমান মই ভাল পোৱা নাই কিন্তু